হেল্ল' ছুইগী কাষ্টমাৰ ছাৰ্ভিচ হয়নে অঁ মই মানে পাৰ্চেল দুটা মানে অ পাৰ্চেল মানে খোৱা বস্তু দুটা অৰ্ডাৰ কৰিছিলোঁ এটা বিৰিয়ানি আৰু এটা বাৰ্গাৰ তাৰপিছত ডেলিভাৰীৰ বয়জনে উলিয়ালেহি আৰু বিৰিয়ানিটোহে অকল মই কৈছোঁ যে বাৰ্গাৰটো নাহিলে যে মই অনলাইন পে'মেণ্ট কৰিলোঁৱেই ইতিমধ্যে মানে তেতিয়া কৈছে আপুনি কি কৈছে বাইদেউ বোলে মই বোলো অঁ মই দুটা অৰ্ডাৰ কৰিছিলোঁ বাৰ্গাৰ তুমি অকল বিৰিয়ানীহে আনিছা বাৰ্গাৰটোতো নানিলা তাছত তাছত কৈছে অঁ আপুনি এনেকৈ নক'ব দেই বাইদেউ আপোনাৰ অৰ্ডাৰ কৰা ভুল হৈছে আপোনাৰ মানে কোৱা ভুল হ'ল মইতো ঠিকেই আনিছোঁ মানে ইমান অভদ্ৰ আচৰণ কৰিছে নহয় ল'ৰাজনে মই কৈছোঁ তুমি কিয় এনেকুৱা কৰিছা তুমিতো মই তোমাকতো ভালদৰে ব্যৱহাৰ কৰিছোঁ তোমাক কৈছোঁ সেই কথাটো অঁ তুমি বোলে হেৰি অঁ আপুনি বোলে এনেকৈ কোৱাটো ভুল হৈছে মোকহে মানে সি দম দমাই উঠিছে সেইকাৰণে অলপ আপোনালোকে অকণমান চকু কাণ দিব এইবিলাক এই ল'ৰা ছোৱালীক কেনেকৈ কাষ্টমাৰক কেনেকৈ ব্যৱহাৰ কৰে বস্তু কেনেদৰে ডেলিভাৰ্ড কৰে মানে অকণমান ক'ব তেতিয়াহে ক'লে তেতিয়া এইটো মানে বয়সটো ল'ৰাটোৰ খুব ছাব্বিছ সাতাইছ বছৰমান বয়সৰ হ'ব দেই মই মানে বিশেষ ল'ৰাটোৰ নাম নাজানো অকণমান চকু কাণ দিবচোন মানে বৰ বেয়া আচৰণ কৰিলে আজি বস্তুটো দিবলৈ আহিছে আৰু এটা সি থৈ আহিছে আৰু এটা আনিছে মই কোৱা কাৰণে মানে সি অলপ মানে বেয়া ব্যৱহাৰহে কৰিছে সেইটো কেনেকুৱা কথা এইটো অকণমান আপোনালোকে চকু কাণ দিব বুলি আশা কৰিছোঁ আৰু ভাল ব্যৱহাৰ আৰু কাষ্টমাৰক দিয়ে যেন আপোনালোকে